আমাৰ অঞ্চলৰ পৰ্যটনৰ স্থলীসমূহৰ প্ৰধান উপযুক্ত মাহকেইটা হৈছে আঘোণ পুহ মাঘ ফাগুন যিহেতু আঘোণ মাহৰ পৰা আমাৰ শস্য চপোৱাৰ সময় আহি পৰে এই সময়ত আমাৰ খেতি পথাৰবিলাক দেখিবলৈ খুব সুন্দৰ হয় সোণালী ৰঙেৰে সকলো ভৰি পৰে ধানেৰে সোণালী ৰঙৰ ধানেৰে আমাৰ পথাৰবিলাক ভৰি পৰে এই সময়ত সেইকাৰণে গোটেই চাৰিও দিশটো আমাৰ খুব সুন্দৰ হয় আৰু এই সময়ত ঠাইবিলাক শুকান হ'বলৈ হয় যিহেতু বৰষুণৰ পৰিমাণটো পৰিমাণটো আঘোণ পুহ এই মাহকিটাত বৰষুণৰ পৰিমাণ কমি যায় আৰু এই সময়ত ন নৈবিলাক আমাৰ নৈ বিলবিলাক শুকাবলৈ লয় আৰু নৈ বালি চৰত সেয়ে এই আজৰি সময়খিনিত মানুহে খেতি চপাই খেতি চপাই মেলি আজৰি হৈ নৈ শুকান বালি নৈ শুকান বালি চৰত মানুহে পিকনিক খাবলৈ যাব পাৰে ফুৰিবলৈ যাব পাৰে বনভোজ খাবলৈ যাব পাৰে তেনেকুৱা ধৰণৰ পৰিৱেশবিলাক সৃষ্টি হয় আৰু এই আঘোণ পুহ আঘোণ পুহ মাঘ এই এই মাহ আঘোণ পুহ মাঘ ফাগুন এই মাহলৈকে তাৰ মাহ এই মাহৰ শেষলৈকেও নতুন নতুন ফুলবিলাক ফুলিবলৈ ধৰে ভিন্ন ধৰণৰ ভাল ভাল যিবিলাক ছিজন ফুল এই ছিজন ফুলবিলাক এই সময়তেই ফুলিব দেখিবলৈ পোৱা যায় সেইকাৰণে এই দিনকেইটাত আমাৰ খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় আৰু এই ক্ষেত্ৰত বতৰে পৰ্যটনৰ ক্ষেত্ৰত সমস্যা সৃষ্টি বুলি ক'লে ইয়াৰ পিছতে আহি যায় মাঘ ফাগুণ ফাগুণ মাহ মানৰ পৰাই নতুনকে আকৌ বৰ নতুন নতুনকৈ বৰষুণ আহিবলৈ লয় নতুন বছৰ যিহেতু আৰম্ভণি হ'বলৈ লৈ আমাৰ এই নতুন বছৰ আৰম্ভণিত বৰষুণ হ'বলৈ লয় বৰষুণৰ ফলত আমাৰ কিন্তু বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হয় যিহেতু বানপানী সমস্যা আমাৰ ইয়াত ঘাই সমস্যা এই বানপানী সমস্যাৰ ফলতে আমাৰ পৰ্যটনস্থলীসমূহত বানপানীৰে বুৰাই পেলায় তো এইকাৰণে আমাৰ পৰ্যটনস্থলীসমূহ বিনষ্ট হয় আমাৰ পশুপক্ষী বিনষ্ট হয় আমাৰ মানুহৰ ঘৰবাৰী বিনষ্ট হয় সেইকাৰণে এই যিমান ভাল এই মাহকেইটা সিমানেই আমাৰ পৰ্যটনস্থলীসমূহত এই মাহকেইটাত কিন্তু আমাৰ অসুবিধাৰ সৃষ্টি হয় লগতে এই ফাগুণ মাহত আমাৰ নতুনকৈ গছবিলাকে কুঁহিপাত মেলিবলৈ লয় নতুন নতুন ফুল ফুলিবলৈ লয় কপৌ ফুল ফুলিবলৈ লয় ফাগুণ ফাগুণ চ'ত বহাগৰ বহাগৰ পিছৰ পৰা যি যিহেতু আমাৰ নতুন বছৰ সোমাবলৈ ধৰে বহাগত আমাৰ কপৌফুল ফুলিবলৈ লয় নতুন বছৰ আগমন ঘটে তো তাৰলৈকে আমাৰ তাৰপিছত আপোনাৰ মাঘ ফাগুন চ'ত এইমানখিনিলৈকে আমাৰ নতুন নতুন পৰিভ্ৰমী চৰাইবিলাক যিহেতু প্ৰথম বাৰিষা বৰষুণ আহিবলৈ লয় ফাগুন মাহ মানুহৰ পৰা তো নতুন পৰিভ্ৰমী চৰাইবিলাক আমাৰ ইয়ালৈ আহে তো এটা নান্দনিক দৃশ্য আমাৰ ইয়াত উপভোগ কৰিবলৈ পোৱা যায় সেয়ে আমাৰ ইয়াত ঠাইবিলাক খুব সুন্দৰ এটা পৰ্যটনস্থলী হিচাপে উপভোগ কৰিবলৈ পৰা যায় বুলি ভাবোঁ